শিক্ষিত যুৱক যুৱতীসকল শেহতীয়াকৈ খেতিৰ প্ৰতি আকৰ্ষিত হৈছে কিয়নো আগৰ আও পুৰণি খেতিৰ পদ্ধ পদ্ধতিৰে যি খেতি কৰিছিলে তাৰ দিন এতিয়া উকলিছে আজিকালি উন্নত প্ৰযুক্তিৰ ব্যৱস্থাৰদ্বাৰা মানুহে পাৱাৰ টিলাৰ পাৱাৰ পাম্প ব্যৱহাৰ কৰিছে আৰু একেডোখৰ মাটিতে বিভিন্ন ধৰণৰ খেতি কৰিবলৈ সুবিধা হৈছে ইয়াৰ উপৰিও আচলতে ইয়াত আৰু এটা কথা আহি পৰে আগত মানুহৰ শিক্ষিতৰ হাৰ কমি আছিলে সেয়েহে মানুহবোৰ চাকৰি পাবলৈ সুবিধা হৈছিলে কিন্তু এতিয়া প্ৰতিঘৰ মানুহতেই শিক্ষিত হাৰৰ পয়োভৰ বৃদ্ধি পাইছে তাৰ ফলত চাকৰিৰ পৰিমান কমি আহিছে সেয়েহে যুৱক যুৱতীসকল কৃষিৰ প্ৰতি আগ্ৰহী হৈছে ইয়াৰ উপৰিও চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা দিছে উন্নত মানদণ্ডৰ বীজ দিছে আৰু ধান খেতি কৰিছে আৰু ভাল ফচলো পাইছে ইয়াৰ উপৰিও চৰকাৰে বিভিন্ন ফল মূলৰ বা ড্ৰেগন ফ্ৰুইটকে ধৰি বিভিন্ন সুবিধাবোৰ দিছে পানীৰ ব্যৱস্থা কৰি দিছে আৰু বিভিন্ন সা সুবিধা সাৰৰপৰা আৰম্ভ কৰি বিভিন্ন সা সুবিধাবোৰ দিছে বেংকৰ ঋণৰ ব্যৱস্থা কৰি দিছে আৰু এইবিলাকৰ সুবিধাৰ কাৰণেই মানুহবিলাকে যুৱক যুৱতীসকলে খেতিৰ প্ৰতি আগ্ৰহী হৈছে